মোৰ প্ৰিয় মাছ বুলি ক'বলৈ গ'লে সাধাৰণতে শিঙি মাছ মাগুৰ মাছ তোৰা মাছ পুঠি মাছ গৰৈ মাছ শ'ল মাছ বৰালি মাছ আৰু ৰৌ মাছ যিবিলাক লোকেল মাছ সেইবিলাক বেছি মোৰ খাবলৈ ভাল পাওঁ আৰু সেইবিলাক মাছত বেছি ভিটামিন থাকে সেইটোকাৰণে মই শিঙি মাগুৰ মাছক বেছি ভাল পাওঁ আৰু যিকোনো চব্জিৰ লগতে সেই মাছটো ৰান্ধি খালে বেছি তৃপ্তি হয় টেষ্টি হয় মানে খাবলৈ আৰু সাধাৰণতে মানুহে খাবলৈ কাৰণে হ'লে যিকোনো তেজ নাইকিয়া হ'লে কুচিয়াতো খাব পাৰে কুচিয়াটো খাব লাগে কাৰণ কিয় তাত বেছি ভিটামিন থাকে তেজ নথকা মানুহে খালে বেছি ভাল হয় আৰু শিঙি মাগুৰ মাছ খাব লাগে তাত ভিটামিন থাকে বেছিকৈ বেছি পৰিমাণে থাকে আৰু যেনে সৰু সুৰা মাছবিলাক যেনে লোকেল পুঠি দৰিকণা খলিহনা ভেচেলি এইবিলাক মাছ খালেও চকু স্মৃতিৰ কাৰণে ভাল সেইটো কাৰণে মই বেছি ভাল পাওঁ আৰু মানুহেও সেইকাৰণে পইচা সৰহকৈ দাম দি হ'লেও মানুহে শিঙি মাগুৰ মাছ লোকেল মাছবিলাকে খাব লাগে যিবিলাক চালানি মাছ সেইবিলাক বহুত বৰফ দি পেলাই বহুত দিনলৈকে থৈ দিয়ে আৰু সেই মাছটো খালে বেয়া মানুহৰ বেমাৰ হয় কাৰণ কিয় তাক বৰফ দি থৈ দিয়ে বৰফ দি থৈ দিয়া মানে সেই মাছটো বহুত বেয়া হৈ যায়গৈ সেইটো কাৰণে চালানি মাছ পৰাপক্ষত খাবই নালাগে যিমান পাৰে মানুহে লোকেল মাছটোৱে খাব লাগে